সেউজীয়া শাক পাচলি আমি খাব লাগে কাৰণ সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যৰ বহুতো উপকাৰ কৰে শাক পাচলিৰ ভিতৰত এতিয়া শাক বুলি ক'লে আমাৰ ভেদাইলতা নৰসিংহ আমাৰ অঞ্চলত এইবিলাকতো পোৱাই যায় আমাৰ বিশেষকৈ গাঁও অঞ্চলত কচু শাক ভেদাইলতা নৰসিংহ মানিমুনি তাৰপাছত এইটো কি শুকলতি এইবিলাকৰ পৰা স্বাস্থ্যৰ বহুতো উপকাৰ হয় এতিয়া শুকলতিটো শুকলতিটো আমাৰ আমাৰ শুকলতিটো কিবা কটা ঘাঁহ শুকোৱাত শুকলতিটোৱে বহুতো উপকাৰ কৰে আৰু তেনেকৈ এতিয়া কল পচলা কল পচলাটো ইউৰিক এচিডৰ কাৰণে ভাল আকৌ কলডিল কলডিল এতিয়া নিম্ন ৰক্তচাপত কলডিল ভাল কলডিলটো বৰ উপকাৰী কলডিল তাৰপিছতে বাকী অন্য শাক পাচলিবিলাকো আমি যিমান পাৰোঁ সিমান শাক পাচলি খাব লাগে এতিয়া মানিমুনি তাৰপিছত মচন্দৈ এইবিলাক পেটৰ কাৰণে ভাল পেটৰ অসুখ থাকিলে এইবিলাকে পেটৰ অসুখ ভাল হোৱাত সহায় কৰে তেনেকৈ পাচলি জাতীয় যিবিলাক আছে পাচলি জাতীয় খাদ্যবোৰেও আমাৰ স্বাস্থ্যৰ ঠিক তেনেকৈ উপকাৰ কৰে এতিয়া তিঁয়হ তিঁয়হটো আমি খুব গৰম গৰমত আমি তিঁয়হ কেঁচায়ো খাব পাৰোঁ ভাজিও খাব পাৰোঁ তিঁয়হতটো খুব ঠাণ্ডা বস্তু তিঁয়হতো আমি পানীত তিয়াই ডিটক্স ৱাটাৰ কৰিও খাব পাৰোঁ তিঁয়হ পানীত দি তিঁয়হৰ পানীটো খালে আমাৰ পেট ঠাণ্ডা হৈ থাকে ঠিক তেনেকৈ শাক পাচলিৰ পৰা যথেষ্ট উপকাৰ আছে প্ৰতিটো শাক পাচলিয়ে আমাক স্বাস্থ্যৰ উপকাৰ হোৱাত সহায় কৰে সেইকাৰণে আমি সেউজীয়া শাক পাচলিবোৰ খুব বেছিকৈ খাব লাগে সেউজীয়া শাক পাচলি খালে আমাৰ স্বাস্থ্যৰ প্ৰতিটো অংগই নিৰোগী হৈ থাকে বুলি মই ভাবোঁ